হিমা দাসে দুহেজাৰ ওঠৰ চনত আণ্ডাৰ টুৱেণ্টি চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল আকৌ লাভলীনা বৰগোহাঁয়ে দুহেজাৰ বিছ চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা বক্সাৰ অৰুণদীপ ৰায় ভাৰতৰ অলিম্পিকত প্ৰতিনিধিত্ব কৰা ধনুৰ্বিদ আছিল শিৱ থাপা বক্সাৰ দুহেজাৰ বাৰ চনত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় বক্সাৰ হয় জয়ন্ত তালুকদাৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ধনুৰ্বিদ হয় ভাস্কৰ বৰুৱা অসমৰ হৈ খেলা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হয় ভগৱান দাস আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় নাৱৰীয়া দিংকু সিং এছিয়ান গেমছ্ত স্বৰ্ণপদক বিজয়ী বক্সাৰ আছিল অৰুণিমা সিনহা পৰ্বতাৰোহি আৰু মাউণ্ট এভাৰেষ্টৰ বগাই যোবা প্ৰথম মহিলা আছিল কুঞ্জৰাণী দেৱী ভাৰত্তোলক বহু কমনৱেলথ গেমছৰ স্ৱৰ্ণপদক বিজয়ী লাভ কৰা তেওঁলোকে এইবোৰ লাভ কৰিবলৈ ফিফা অলিম্পিকত আৰু বেলেগ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিছিল